মই অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ মই সেই শিৱসাগৰ গৈছোঁ শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ চাবলৈ গৈছোঁ তাৰ সৌন্দৰ্যৰ মানে যিবোৰ আগৰদিনীয়া আগৰদিনীয়া ৰংঘৰ কাৰেংঘৰ ৰজাদিনৰ সেই তেনে ঘৰবোৰ চাবলৈ গৈছোঁ তাৰপিছত মই আৰু যোৰহাটলৈ গৈছোঁ যোৰহাটৰ যোৰহাটত গৈছোঁ যোৰহাটৰ যাদৱ পায়েঙৰ তেওঁৰ ঘৰ সেইয়া তালৈ গৈছিলোঁ তাৰপিছত আৰু গৈছিলোঁ মই মই আৰু গৈছিলোঁ মানে হেৰিলৈ এই চিলভেটালৈ গৈছিলোঁ চিলভেটাৰ চিল চিলভেটালৈ গৈছিলোঁ তেজপুৰ গৈছিলোঁ তাৰপিছত আৰু মই বিভিন্ন ঠাইলৈয়ো ফুৰিবলৈ গৈছোঁ মানে অলপো ওচৰ ওচৰ ওচৰ পাঁজৰৰ যিবোৰ ভাললগা ঠাই এনেধৰণে বহুতো ঠাই মই ঘূৰা ফুৰা কৰিছোঁ বহুতো আচলতে ফুৰি কৰি বহুতো ভাল লাগে মোৰ বিভিন্ন ধৰণৰ তাৰপৰা জ্ঞান পোৱা হয় বিভিন্ন ধৰণৰ মানে বস্তু দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ সৌন্দৰ্য বৰণৰ বস্তু দেখিবলৈ পোৱা যায় যিবোৰ আমি এই মানে যিবোৰ আমি মানে মবাইলতে ছাৰ্চ কৰি মানে বস্তু দেখিও তাৰ আচলতে সেইবোৰ আমি নিজেই গৈ তাত উপভোগ কৰিবলৈ পাওঁ দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ মই কাকচাং গৈছোঁ কাকচাঙৰ ৱাটাৰফল চাইছোঁগৈ আৰু মানে বহুতো তেনেকুৱা ধৰণৰ ঠাইলৈ ফুৰিবলৈ গৈছোঁ ওচৰৰ পাহাৰ পাহাৰৰ এনেকুৱা ঠাইলৈয়ো গৈছোঁ